অঁ ক'বলৈ গ'লেতো খেলা ধূলাৰ প্ৰতি মোৰ সৰুৰে পৰাই খুবেই ৰুচি আছে সৰুতে যেতিয়া গাঁৱত স্কুলত গৈছিলোঁ তেতিয়া মোৰ সেই লোৱাৰ প্ৰাইমেৰীৰ পৰাই মোৰ খেলাৰ প্ৰতি আগ্ৰহটো খুবেই বেছি সকলো ধৰণৰ খেল খেলি মই এতিয়াও ভাল পাওঁ আৰু মই বিভিন্ন ধৰণৰ খেলত বিভিন্ন প্ৰাইজ প্ৰাইজো লাভ কৰিছোঁ এতিয়ালে স্কুল কলেজত খেলি আৰু তাত মই গাঁৱত ইন্টাৰ ড্ৰিষ্টিক ইন্টাৰ ড্ৰিষ্টিক আৰু ইণ্টাৰ স্কুলো খেলিছিলোঁ তাতেও মই প্ৰাইজ পাবলৈ সক্ষম হৈছোঁ আৰু খেলা ধূলাৰ ক'বলৈ গ'লে সৰু ল'ৰা ছোৱালী সাধাৰণতে দৌৰা দৌৰি পৰাই আৰম্ভণি কৰে তেনেকৈ মোৰো ৰাণিং ৰেচৰ পৰাই আৰম্ভ হৈছিলে মোৰ খেলাৰ অভিজ্ঞতাটো তাৰ পাছত লাহে লাহে সেইটোকে মই বঢ়াই নিলোঁ তেন ডেন গোটেইকেইটাই মই গোটেইকেইটাই মই খেল খেলিব পৰা হ'লোঁ ভগৱানৰ আশীৰ্বাদত ভগৱানৰ কৃপাত সেনেকেই গোটেইকেইটাই খেল খেলিব পৰা হ'লোঁ সক্ষম এতিয়া মই খো খো খেলোঁ তাৰ পিছত কাবাডী খেলোঁ আৰু তাৰ পিছত যোনটো আমি ইন্দৰ এই গেম বুলি কওঁ তাতে মই কেৰম তাৰ পাছত টেবল টেনিছ এইসমূহ খেলও খেলোঁ তাৰ পাছত আকৌ যোনটো ছোৱালী ক্ৰিকেট হয় সেয়াও খেলোঁ নেখেলাৰ ভিতৰত ক'বলৈ গ'লে এতিয়া অকল ফুটবল খেলটো বুলিয়ে ক'ব পাৰি তাৰ সেইটো আকৌ চাই মোৰ খুবেই ভাল লাগে ৱৰ্ল্ড কাপ ৱৰ্ল্ড কাপ যেতিয়া হয় চাৰি বছৰ মূৰে মূৰে সেই খেল আমি গোটেই পৰিয়ালটোৱে চাওঁ আৰু ক্লাৱৰ ভিতৰত মোৰ ৰিয়েল মাদ্ৰিদটো মোৰ ফেভাৰেট ফুটবল ক্লাৱ বুলি মই কওঁ আৰু মোৰ ফেভাৰেট খেলুৱৈ হয় ক্ৰিষ্টিয়ানো ৰ'ণাল্ডো তেওঁক মই নিজৰ প্ৰেৰণা আৰু আদৰ্শ হিচাপে লৈ মই এই খেলাৰ জগতখনত আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ বা আগলৈ কৰি থাকিম